অঁ অঁ মণি বাই এইবাৰ মাঘ বিহত কি কি কি পিঠা বনাবি অঁ আৰু আৰু ময়ো বনম দে নাৰিকল দিয়া তিল দিয়া তাৰপাছত লাড়ু মাঘ বিহুত এনেই বহুত বস্তুৱে বনোৱা যায় বহুত পিঠা বনোৱা যায় নহয় অঁ তই কোনদিনা বনাবি অঁ এই ময়ো এই উৰুকাৰ আগদিনাই বনাম

কোনটো অঁ অঁ হ'ব দে এইটো পিঠা এনেই ময়ো ভালকৈ নাজানো কিন্তু আমাৰ এই বাইদেৱে বনয় অঁ মই বাইদেউক সুধি পেলাই ক'ম দেচোন বাৰু

অঁ মাহৰ অঁ অঁ অঁ অঁ হ'ব দে অঁ

আৰু কি বনাবি আৰ ইমান বনালিওতো আকৌ ইমানোতো খাবা নোৱাৰি আখেইৰ এই হেৰিৰ লাড়ু বনাব পাৰি কি পিঠাগুড়িৰ লাড়ু পিঠাগুড়িৰ লাড়ু অঁ অঁ অঁ অঁ তই কিহত তাৱাত বনাৱ নে নে হেৰি এই মাটিৰ চৰুত বনাৱ এই এই মাটিৰ চৰুত এই মই বেছি সময় এই হেৰি সেকি নাথকে কিজানি পিঠাগিলা সেইখানাত ওপৰফেলে পিঠাবিলাক হেৰি হয় জেমটা হৈ যায় এই সেইকাৰণে ভালকে সেকা নাযায় মই আকৌ তাৱাতহে বনাওঁ এই বেছি সময় থাকবা দেওঁ আমাৰ পিঠাকিখেন বহুতদিন থাকে আৰু এই সেমকি নাযায় অঁ অঁ সেইকাৰণে আমি তাৱাতে পুৰো মাটিৰ চৰুত মই বনাবা নাজানোও বাৰু অঁ অঁ এই বজাৰত তিলগিলা আকৌ সেই ভালকৈ নুধুলি খেচখেচিয়া লাগে অঁ অঁ নাৰিকল আনছি অঁ আনছি অঁ দে পিছে হ'ব দে আৰু অঁ যোগাৰ কৰোঁ অঁ অঁ দে দে হ'ব দে অঁ